হেল্ল' অঁ কি কৰিছা খবৰ ভাল অঁ ভালেই ঘৰতে আছা নে অঁ বাকী খেতি বাতি

অঁ খেতি বাতি ভাল হৈছেনে আচ্ছা তুমি মানে খেতি নকৰা খেতি নহ'লে খাবা কৰপৰা তুমি খেতিটো কৰিব লাগে বৰ্তমান বৰ্তমান বাৰু মাহঁতে চলাই আছে মানিছোঁ কিন্তু পাছৰ যদি নতুন প্ৰজন্মই খেতিৰ ওপৰত অকমানো ধাউতিয়ে নিদিয়ে উঠি অহা প্ৰজন্মই পাছত খাব কি কাৰণ এতিয়াৰ প্ৰজন্মখিনিতো ইমানখিনি কষ্ট কৰিব নোৱাৰে এটা বয়সলৈকে কৰিব তাৰপিছত খেতি কৰি ল'লেহে খাবলৈ পাব সেইকাৰণে নতুন প্ৰজন্ম অকমান খেতিৰ প্ৰতি মানে গুৰুত্ব দিব লাগে আৰু আমি নিজেই আমাৰ খেতি ভালেই হৈছে দেই এইবাৰ আগৰবাৰতকৈ এইবাৰ মানে ধান বেছিকৈ পাইছোঁ যথেষ্টখিনি ভাল হৈছে কাৰণ এতিয়া উন্নত মানে কৃষি পদ্ধতি আহি আছে ন তাৰ কাৰণে ইমান সমস্যা নহয় আৰু খেতিৰ কাৰণে ট্ৰেক্টৰে পটক মানে বহুত সোনকালে মৰণা মাৰিব পাৰে আগতেতো আৰু কষ্ট আছিলে এতিয়া সিমানখিনি কষ্টও নহয় বহুত শেষ হ'ল আমাৰো ন খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু